আমাৰ ঘৰত দীৰ্ঘদিন ধৰি চলি অহা এটা বিশেষ নিয়ম হৈছে আমাৰ যেতিয়া বিয়া পতা হয় বিয়াখনৰ আৰম্ভণিতে ধৰক কাইলৈ জোৰোণ আজি আমাৰ ঘৰত মৃতকৰ নামত এগছ চাকি জ্বলোৱা হয় আৰু সেই মৃতকৰ চাকিগছত আমাৰ সাধু মতা হয় আৰু জ্যেষ্ঠ ভকত তিনিৰ পৰা পাঁচজন প্ৰয়োজন তেখেতলোকৰ আগত আমি দৰাৰ ল'ৰা ঘৰ হ'লে আমি ল'ৰাটোৱে গা মূৰ ধুই ধূতি পাঞ্জাবি পিন্ধি আহি ভকতৰ ওচৰত সেৱা ল'ব লাগিব লগতে আমাৰ মাক দেউতাকেও মৃতকৰ নামত সেই সেৱা ধৰি এই সেই মৃতকৰ চাকিগছ তাতে আমি জলপান চিৰা দৈ গুৰ এনেকৈ দি ভকতক শুশ্ৰূষা কৰোঁ আৰু সেই পৰম্পৰাটো কৰি লোৱাৰ পিছতহে আমাৰ বিয়াৰ নামত যিখিনি যোগাৰ কৰা হয় ৰিচিপশ্যনৰ কাৰণে সেইখিনি আমাৰ আগবাঢ়ে সেইখিনি চবতকৈ আগতে আমি যেনিবা সেই মৃতকৰ নামৰ কামভাগ আমি কৰি লোৱা হয় তাৰপিছতে আমাৰ দীৰ্ঘদিন মানে পুৰণি কালৰ পৰা অতীতৰ পৰা দেখি অহা যিটো নিয়ম সেইটো হৈছে যেতিয়া বিহু হয় বিহুদিনা ৰাতিপুৱাই গা মূৰ ধুই মা দেউতাক বা শহুৰ শাহুৰ মই এতিয়া বোৱাৰী হিচাপে শহুৰ দেউতা মাক ধুনীয়াকৈ ঢাৰি পাৰি আসনত বহুৱাই লৈ ধূপ এডাল জ্বলাই তামোল পান বস্ত্ৰ বা নহ'লেও পইচা এটা তামোল পান এযোৰ দি তেওঁলোকৰ শৰণ চুই আমি সেৱা ধৰোঁ আৰু সেই তেওঁলোকক যেতিয়া আমি সেৱা ধৰোঁ লগতে আমাৰ ল'ৰা ছোৱালীকেইটাইও ককাক আইতাকক মোৰ লগতে গৈ সেৱা ধৰে তাৰপিছত আমি সেৱা ধৰাৰ পিছতে চাহ জলপান খাই লওঁ খাই আমি এতিয়া বহাগ বিহু আহি আছে বহাগ বিহুত আমাৰ আগৰ পৰা চলি অহা নিয়ম হিচাপে আমি গৰুৰ বিহুৰ দিনাখনি আমি পঁইতা ভাত খাওঁ পঁইতা ভাতৰ লগত আমি এটা বস্তু খাওঁ আমলৈ টোপ আমলৈ টোপটো যেনিবা আমাৰ যেনেকৈ হ'লেও য'ৰ পৰা হ'লেও বিচাৰি আনিবই আগদিনাৰ পৰা চাই থাকে ক'ত আমলৈ পৰুৱাৰ বাহ আছে আৰু সেইদিনাই ৰাতিপুৱাই গৈ গৰু গা ধুৱাই তেওঁলোকে বাহিৰে বাহিৰে আমলৈ টোপৰ বাহ পাৰে পাৰি আনি টোপখিনি চফা কৰি এই সেইখিনি ভাজি লৈ আমি পানী দিয়া ভাতৰ লগত পঁইতা ভাতৰ লগত পিঁয়াজ দি ভাজোঁ টোপখিনি তাৰপিছত আৰু পঁইতা ভাতৰ লগত খাওঁ তাৰপিছত আমি দেখি অহা আগৰ পৰাই সেই গৰু বিহু দিনাখনি বাহিৰে বাহিৰে ৰাতিপুৱাই এই আমলৈ টোপ পোৱাৰ পিছতেই তেওঁলোকে গা ধোৱাৰ আগতেই বাঁহৰ গছৰ গুৰিত গৈ মাটি দিয়ে আৰু গৰু গোহালিত মাটি এই তিনচপা হ'লেও মাটি গৰু গোহালিত মাটি দিয়ে বাঁহৰ গছৰ গুৰিত মাটি দিয়ে তাৰপিছত তেওঁলোকে গা পা ধুৱে ধুই আহি আকৌ সেই পঁইতা ভাত খোৱাত তেওঁলোকে সকলোৱে বহি পঁইতা ভাত খাওঁ তাৰপিছত আবেলি আকৌ আমাৰ গৰু যেতিয়া আনিম অনাৰ লগে লগে গৰুক আমি নোৱাওঁ মা হালধিৰে নোৱাই আকৌ নতুন পঘা পঘাডালত মাহ হালধিৰে নোৱাই লৈ তুলসী ফুল আৰি দিওঁ তুলসী পাতটো এই ৰছীডালত মানে বান্ধি বান্ধি দিয়া হয় দি পেলাই সেই তুলসী পাত মেৰুওৱা নতুন এৰালডালে সতি আমি গৰুকেইটা বান্ধোঁ তাৰপিছতে আমাৰ এই নিয়ম আৰু এটা আছে এইটো হৈছে আমি ঘৰখন নোৱাই পেলাওঁ এই যিটো গৰুৰ কাৰণে আমি পিঠা বনোৱা হয় তাৰ পা পিঠাগুড়ি সেই পানীখিনিৰ লগত নহৰু পিচি পেলাই এই গুলি লওঁ গুলি লৈ ঘৰখনত চাৰিওদিশে মানে সেই নহৰু আৰু পিঠাগুড়ি পানীখিনি ছটিয়াই দিয়া হয় আৰ সেইটো কৰিলে আমাৰ আগৰ পৰাই আমি শুনি আহিছোঁ ককা আইতাহঁতৰ মুখৰ পৰাই ঘৰৰ ভিতৰত বোলে সাপ নোসোমায় এই আদা নহৰু পিচা পানীখিনি আৰু পিঠাগুড়ি ছটিয়াই ঘৰটো নো নোৱায়ো দিলে আৰু সেইটো মানে ঔষধি গুণ আছে কি তাত ঘৰত কেতিয়াও সাপ চাপ নোসোমায় তে এই এনেকুৱাখিনি আমি অতীতৰ পৰা দেখি আহিছোঁ আৰু তাৰপিছতে বিহু দিনা সেইখিনি কৰাৰ পিছতেই আমাৰ আকৌ নামঘৰত শৰাই দিয়ে আমি যিসকলে পাৰে জ্যেষ্ঠসকল দেউতাহঁত মাহঁতে সকলোৱে নামঘৰলৈ যায় নামঘৰত প্ৰসাদৰ শৰাই দিয়ে আৰু আমি যিমানে পাৰোঁ সকলোৱে গৈ নামঘৰত সেৱা ধৰোঁ প্ৰত্যেকে দক্ষিণা এভাগ দি সেৱা ধৰি আহি নামঘৰত প্ৰসাদ খাওঁ তাৰপিছতে বিহু মৰা হুঁচৰি গোৱা আলোচনাটো কৰি আগতে ঘৰে ঘৰে হুঁচৰি গাইছিলে কিন্তু আজিকালি আকৌ চবেই সময়ৰ প্ৰতি মূল্য দি নামঘৰতে হুঁচৰি গোৱাটো আৰম্ভ কৰিছে প্ৰত্যেকে গাঁওখনৰ প্ৰতি ঘৰে গৈ তাতে দক্ষিণা দি সেৱা ধৰে আৰু সেইটোৱে আমাৰ আজিকালি চমুকৈ বিহু পতাৰ ব্যৱস্থা কৰিছে আমাৰ পুৰণি চলি অহা নিয়ম আমাৰ মই দেখি অহাত সেইকেইটা মোৰ খুব মনত আছে আৰু প্ৰয়োজন আৰু ভৱিষ্যতলৈ থাকক বুলিয়ে ভাবিছোঁ